সংবাদ মাধ্যমে গ্ৰাম্যাঞ্চলৰ সমস্যাসমূহৰ বিষয়ে যথেষ্টভাৱে প্ৰচাৰ নকৰে বৰ্তমান সংবাদ মাধ্যম সমূহে হোৱাই নোহোৱাই এসোপা বলকি থাকোঁতে দেখা যায় য'ত অকণমানো সত্য প্ৰমাণিত নহয় সংবাদ মাধ্যমে হোৱাই নোহোৱাই এসোপা যাহা তাহা নিউজ বকি থকা বৰ্তমান দেখা যায় য'ত কোনোধৰণৰ সত্য নাথাকে সংবাদ মাধ্যমত চৰ্চা নোহোৱা এটা বিষয় মই ক'ব বিচাৰিছোঁ মাজতে কেইদিনমান আগৰ ঘটনা জোনমণি ৰাভা নামৰ ছোৱালীজনী পুলিচত আছিল তেখ তেখেতৰ মৃত্যু কিদৰে হৈছিল আজিলৈকে উচিত তদন্ত নহ'ল আৰু সংবাদ মাধ্যমেও এই বিষয়টোক সামৰণি মাৰি থৈ দিলে যাৰ বাবে উচিত তদন্ত নহ'ল মই বিচাৰোঁ এই বিষয়টোত অলপ সংবাদ মাধ্যমে যদি গুৰুত্ব দিলেহেঁতেন তেনেহ'লে উচিত তদন্ত হয়তো হ'লহেঁতেন আৰু ছোৱালীজনীয়ে উচিত ন্যায় পালেহেঁতেন